হয় বাইদেউ কওকচোন অঁ অঁ

অঁ অঁ এতিয়া আপুনি কিমান কেইখনকৈ লয় আকৌ অলপ বেছিকৈ ল'লে বাৰু ডিছ্কাউণ্টটো দিব পাৰিম অঁ এনেকৈ ড্ৰয়িং বুক কেইখনকৈ ল'ব

সেইখিনি এতিয়া মিলাই কিনে যদি হয় তেনে আপোনাক ডিছকাউণ্টটো দিয়া হ'ব আপুনি আহিব নেকি এতিয়া নিবলৈ অঁ আহে যদি আহি যাব অঁ ঠিক আছে